আমি এবাৰ ৰে'লেৰে মই যেতিয়া ক্লাচ নাইনত পঢ়ি আছিলোঁ তেতিয়া আমি ৰে'লেৰে মোৰ ঘৰৰ মা দেউতা ভাইটি আৰু মোৰ খুৰাহঁতৰ পৰিয়ালেৰে আমি ৰে'লেৰে আমি ফুৰিবলৈ গৈছিলোঁ দাৰ্জিলিঙলৈ আৰু আমাৰ সেই যাত্ৰাটো খুব ৰোমাঞ্চকৰ আছিল যে আমি তেতিয়া প্ৰথমবাৰৰ কাৰণে ৰে'লেৰে এ আমাৰ ঘৰৰ পৰিয়ালৰ লগত ফুৰিবলৈ গৈছিলোঁ আৰু যেতিয়া প্ৰথমতে আমি ৰে'লত উঠিছিলোঁ আমাৰ গুৱাহাটী ৰে'ল ষ্টেচনত আৰু তাৰপিছত আ আমি উঠিছিলোঁ ৰাতি ৰাতি আঠটা বজাত আমাৰ ট্ৰেইন আছিল তো আমি ৰাতি আঠটা বজাত উঠিছিলোঁ আৰু তেতিয়া আমি মই বহিছিলোঁ খিৰিকীৰ কাষৰ ছীটটোত আৰু খিৰিকীৰ কাষৰ ছীটটোত বহি যেতিয়া মই অসম পাৰ হৈছিলোঁ তেতিয়া খুব ধুনীয়া লাগিছিল আৰু ইমান ধুনীয়া বাহিৰৰ নেচাৰেল চিনেৰিবোৰ দেখি গৈছিলোঁ এনেকুৱা লাগিছিল যেন মই বাহিৰত গৈ কিনে খিৰিকীৰ কাষেৰে যাওঁ কিন্তু ৰেলত এটা অসুবিধা আছে যে বিভিন্ন ধৰণৰ মানুহ থাকে তো সেইবোৰক লৈ কিছুমান সমস্যা হয় কিছুমান মানুহে এ ছোৱালীক বেয়া কিছুমান কথা কয় আৰু কিছুমান মানুহে কিবা বস্তু চোৰ কৰিবলৈ চেষ্টা কৰে তো মই ভাবোঁ যে এইক্ষেত্ৰত চৰকাৰে অলপ গুৰুত্ব দিব লাগে যাতে ৰেলৰ যাত্ৰা সুখ ছেফাৰ হয় আৰু আমি সেই তাত ৰেলেৰে যাই থাকোঁতে আমি বিভিন্ন ধৰণৰ বস্তু খাইছিলোঁ আমি ৰেলত বাডাম খাইছিলোঁ চাহ খাইছিলোঁ আৰু বিভিন্ন ধৰণৰ পিঠা যোনবোৰ মানুহে বেচিবলৈ আহিছিলে সেইবোৰ খাইছিলোঁ আৰু খুব ধুনীয়া লাগিছিল আৰু মই মই ৰেলত যাই বহুত ভাল পাওঁ বুলি কাষৰ যেতিয়া ছীটটোত বহি মই বাহিৰৰ প্ৰাকৃতিক দৃশ্য চাওঁ তেতিয়া মই বাৰুকৈ আনন্দিত হওঁ